মহিলাসকলে দৈনিক বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় তেনে প্ৰত্যাহ্বানৰ ভিতৰত সমতা এটা মই মানে মূখ্য প্ৰত্যাহ্বান বুলি ভাবোঁ মানে সমান বুলি তেওঁলোকক ভবা নহয় পুৰুষৰ সমান বুলি মহিলাসকলক কেতিয়াও ভবা নহয় সেইটো হৈছে প্ৰথম কথা আৰু তেওঁলোকক কাম কৰিলেও তেওঁলোকক সমান দৰমহা দিয়া নহয় সেইটো দেখা যায় আৰু সেইটো এটা মানে মূখ্য উদাহৰণ আমি দিব পাৰোঁ বলীউড ভাৰতবৰ্ষৰ বলীউডৰ হেৰি অভিনেতাক যিমান অভিনেতাসকল যিমান দৰমহা দিয়া হয় তাতে অভিনেত্ৰীসকলক দিয়া নহয় কিন্তু লাহে লাহে সমাজত মহিলাৰ ভূমিকা পৰিৱৰ্তন হৈ আছে সলনি হৈ আছে লাহে লাহে তেওঁলোকে এটা সমান মৰ্য্যদা লাভ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু মই নাভাবোঁ যে মহিলাসকল সুৰক্ষিত কাৰণ দিনে দিনে ধৰ্ষণ আদি নিউজবিলাক বাঢ়ি গৈ আছে বাতৰিত শুনিবলৈ পোৱা যায় সেইবাবে মই নাভাবোঁ যে মহিলাসকল সুৰক্ষিত